চৈধ্য জুন উনৈছশ তিৰান্নব্বৈ বাৰ ডিচেম্বৰ দুহেজাৰ একৈশ চাৰি জুলাই উনৈছশ চিয়ান্নব্বৈ তেৰ আগষ্ট উনৈছশ নব্বৈ ছয় জুন দুহেজাৰ দুই